দিনটোৰ ভিতৰত আমি ৰাতিপুৱা শুই উঠি কিতাপ পঢ়োঁ সেইখিনি সময়ত ভাল লাগে প্ৰায় মানুহ শুই নুঠে কাৰণে উৎপাতটো অলপ কমে তাৰপিছত আমি ধূপ ধূনা জ্বলাই গধূলিৰ লগে লগে কিতাপৰ ওচৰলৈ যাওঁ কিতাপ পঢ়োঁ তাৰপিছত আকৌ ৰাতি তিনিটামান বজাত উঠি কিতাপ পঢ়িলে ভাল হয় চব উঠি চ সকলো মানুহ মানে নুঠে তেতিয়া সেইকাৰণে কিতাপ পঢ়ি ভাল লাগে আৰু তেতিয়া পঢ়িলে মনত ৰয় পুৱা বেছিকৈ টোপনি ধৰিলে গণিত ছাবজেক্টটো উলিয়াই ল'ব লাগে অংক কৰি থাকিলে টোপনি নাহে তাৰপিছত ৰাতিপুৱা উঠি পেলানি আমি অসমীয়াখন পঢ়োঁ অসমীয়াখন অলপ ডাঙৰ ডাঙৰকৈ পঢ়িলে ভাল লাগে আৰু সমাজ বিজ্ঞানো তেনেকৈ ডাঙৰ ডাঙৰকৈ পঢ়িলেই ভাল লাগে আমি সৰুতেও তেনেকৈয়ে কিতাপ পঢ়োঁ সেইকাৰণে আমি সেইখিনি সময়ত কিতাপ পঢ়ি ভাল পাওঁ স্কুলৰ পৰা আহিও আমি ভাত খাই অলপ জিৰাই কিতাপখন লওঁ পঢ়ি ভাল লাগে